আমাৰ গাঁৱৰে এজন মানুহ আছে দদাইদেউ হয় তেখেতে চুলি কাটে চুলি কাটি এতিয়া চুলি কাটি কাটিয়ে তেখেতে এখন চেলুন খুলিলে চেলুনত বহুত মানুহে চুলি কাটে কাটি তেখেতে ঘৰত অহা যোৱা কৰিবৰ কাৰণে চুলি কাটিবলৈ যাবলৈ অহা যোৱা কৰিবৰ কাৰণে তেখেতে এখন চাইকেল ল'লে চাইকেল লৈও তেখেত এতিয়া বহুত ব্যৱসায়ত ভাল তেখেত চুলি কাটি কাটিয়ে এতিয়া ল'ৰা ছোৱালী স্কুলত ভাল স্কুলত দিছে প্ৰাইভেট স্কুলত প্ৰাইভেট স্কুলত টিউশ্যনৰপৰা আদি কৰি ল'ৰাৰ সা সুবিধাৰ কাৰণে চাইকেল কিনি দিছে তেখেতে মানুহজনীক স্কুটিও কিনিছে তেখেতেও গাড়ী লৈছে আৰু ঘৰ দুৱাৰ বনাই লেট্ৰিন বাথৰুম চব বনাইছে চুলি কাটিয়ে বহুতো তেখেত লাভৱানো হৈছে ব্যৱসায় ভাল ব্যৱসায় কৰিছে আৰু আৰু এজন মানুহ আছে সেই তেখেতো ব্ৰয়লাৰ বিজনেছ কৰে ব্ৰইলাৰ ঘৰে ঘৰে মানুহক ব্ৰয়লাৰ দিবলৈ আহে গাঁৱে গাঁৱে দোকানে দোকানে ব্ৰয়লাৰ দি তেখেতে গাড়ী লৈছে আগতে চাইকেলে দি দিবলৈ আহে ব্ৰইলাৰ মানুহক গাঁৱৰ দোকানে দোকানে আৰু এতিয়া তেখেতে সেই ব্যৱসায়টো কৰি কৰিয়ে তেখেতে এতিয়া গাড়ী লৈছে তাৰপিছত গাড়ী লৈ বাইকে দি দিবলৈ আহিলে ধৰক বাইকে দিও এতিয়া চাৰিচকীয়া লৈছে আৰু ল'ৰা দুজন তিনিজনকৈ ল'ৰা প্ৰাইভেট স্কুলত পঢ়ায় তেখেতে টিউশ্যন কৰাইছে অহা যোৱা স্কুলৰপৰা অহা যোৱাৰ অসুবিধা নহওক বুলি তেখেতক চাইকেল কিনি দিছে আৰু বহুত লাভৱানো হৈছে তেখেত গাড়ী গুৰা লৈছে ঘৰ দুৱাৰ বনাইছে লেট্ৰিন বাথৰুম বনাই তেখেত বহুত উন্নতো হৈছে আৰু ক'বলৈ গ'লে তেখেতে ব্ৰয়লাৰ দিবলৈ আহে গাঁৱে গাঁৱে ব্ৰইলাৰে পিছতো তেখেত আৰু পানীও মানুহক ঘৰে ঘৰে দিবলৈ আহে পানীও বিজনেছ কৰে কাৰণ মানুহৰ ঘৰে ঘৰে দিবলৈ আহিলে তেখেতে মানুহ বহুত সুবিধা হয় কাৰণ কোনেওতো কিছুমান মানুহেতো আনিব যাব নোৱাৰে ন তেখেতে গাড়ী প্ৰথম চাইকেল লৈ লৈ মানুহৰ ঘৰে ঘৰে ব্ৰয়লাৰ দোকানে দোকানে ব্ৰয়লাৰ দিব আহিলে তাৰপিছত বাইক ল'লে বাইক লৈ মানুহৰ দোকানে দোকানে আকৌ বাইকত দিবলৈ আহিলে তাৰপিছত গাড়ীও লৈছে ভাল ব্যৱসায় কৰিছে তেখেতে আৰু ল'ৰা ছোৱালীৰ টিউশ্যন দিছে ভাল স্কুলত পঢ়াইছে মেলিছে স্কুলৰপৰা অহা যোৱা কৰিবৰ কাৰণে সুবিধা হওক বুলি চাইকেল কিনি দিছে তেখেতে আৰু বহুত মানুহকো সুতলৈ পইচা চইচা দি উন্নত কৰিছে তেখেতে ব্যৱসায় কৰিছে ভাল আৰু দুগৰাকীক খুৰী আছে মেচিন মেচিনত ঘৰতে কাপোৰ চিলাই চিলাই ব্যৱসায় দোকান খুলিলে দোকান খুলি ব্যৱসায় কৰিছে কাপোৰ কানিৰপৰা আদি কৰি চব ভৰাইছে দোকানত কাৰণ আজি ওচৰতে বিয়াখন হ'লে কোন গেলেকী বা টাউনৰপৰা আনিবলৈ হ'লে কাপোৰ ওচৰত বিয়া ওলালে আজি বা শুদি এটা ওলালে কিবা এটা ওলালেও বহুত দূৰলৈ যাবলৈ হ'লে মানুহৰ বহুত খৰচ হয় কাৰণ কিয় অহা যোৱা খৰচ লাগে যাওঁতে আহোঁতে বেটেৰী ভাড়া দিব লাগে বা নিজৰ গাড়ীত গ'লে নিজৰ গাড়ীত তেল ভৰাব লাগে কিবা এটা আনিবলৈ গ'লে তেখেতলোকে ব্যৱসায় কৰি গাঁৱতে দোকান খুলিছে দোকান খুলি ব্যৱসায় কৰি কেনে বা ওচৰৰ মানুহৰ সহায় হৈছে কাৰণ কিবা এটা ওলালে গ'লে দোকানৰ তেখেতৰ ওচৰৰ দোকানৰপৰা কাপোৰ কানি আনিব পাৰি কিবা কৰিব পাৰি কাপোৰ কানি আনাৰপৰা আদি কৰি তেখেতৰ বহুত সা সুবিধা হৈছে কাৰণ কিয় আমি তেখেতৰপৰাই ল'ব পাৰোঁ ন দূৰলৈ গ'লে কাৰণ আমাক পইচা হাতত বেছি দৰকাৰ হয় কাৰণ কিয় গাড়ী ভাড়া দিব লাগিব কিবা কৰিব লাগিব বা অহা যোৱা খৰচ পাতি লাগে আৰু যদি তেখেতলোকে ব্যৱসায়টো কৰি ওচৰতে দোকান খুলিছে বহুত লাভৱানো হৈছে উন্নত হৈছে তেখেতলোকৰ নিজৰ খৰচ নিজে উঠাব পাৰিছে ব্যৱসায় কৰি কাৰণ কেলৈ আজিকালি যদি কাপোৰ চিলোৱাৰপৰা আদি কৰি তেনেকৈ কাপোৰ বিকালৈকে চব কৰে কাৰণ কিয় নিজৰ ব্যৱসায় নিজেই যদি ব্যৱসায়টো কৰে কাৰণ কেলৈ বহুত খৰচ পাতিৰপৰা আদি কৰি চব নিজৰ খৰচ নিশ্চয় উঠাব পাৰিছে বা হেৰি কৰিছে কাৰণ কেলৈ ব্যৱসায় ব্যৱসায়টোৱে মানুহৰ মানে খৰচ পাতিৰপৰা আদি কৰি চব কৰিব পাৰে ন নিজৰ খৰচ নিজে উঠাব পাৰিছে কাৰণ কেলৈ আজি ল'ৰা পঢ়াইছে তেখেতলোকে সেই ব্যৱসায়টো কৰিয়ে ল'ৰা স্কুলত দিব পাৰিছে স্কুলৰপৰা আহ যাহ কৰিব পাৰিছে স্কুলৰপৰা মানে আহ যাহ কৰি মেলি মানে ল'ৰা প্ৰাইভেট স্কুলত পঢ়াইছে যায় প্ৰাইভেট স্কুলত আহ যাহ কৰিবৰ কাৰণেতো বহুত দূৰ হয় ন বা আহ যাহ কৰিবলৈ এখন গাড়ী বা চাইকেল লাগে সেই বিজনেছ কৰিয়ে তেখেতলোকে ব্যৱসায় কৰিয়ে তেখেতলোকে চাইকেল কিনি দিছে ল'ৰা স্কুলৰপৰা আহ যাহ কৰিবলৈ এতিয়া আজিকালি টিউশ্যন নহ'লে ল'ৰা ছোৱালীবোৰ ভালকৈ ভাল মানুহ বা ভালকৈ পঢ়িব নোৱাৰে টিউশ্যন দিবলৈ তেখেতলোকে সেই সেই ব্যৱসায়টো কৰিয়ে ব্যৱসায়টো কৰিয়ে মানে টিউশ্যনত পইচা দিব পাৰে বা সেই ব্যৱসায় কৰিয়ে তেখেতলোকে ঘৰৰ দুপদ এপদ বস্তু ল'ব পাৰিছে ব্যৱসায় কৰিলেই মানুহ বহুত লাভৱানো হয় কাৰণ কিয় দেখি আহিছোঁ আজি তিনিজন চাৰিজন হওক কাৰণ কেলৈ তেখেতলোকে ব্যৱসায় কৰিয়ে ব্যৱসায় সেই ব্যৱসায়টো কৰিয়ে কাৰণ সিহঁতে ঘৰৰ ইটো সিটো বস্তু ল'ব পাৰিছে এপদ দুপদ বা ল'ৰা পঢ়াইছে ভালদৰে বা ঘৰৰ কামত সেই ব্যৱসায়টো কৰিয়ে পইচা পাইছে ঘৰৰ কামত সহায় কৰিব পাৰিছে বা লেট্ৰিন বাথৰুম কোনোবাই লেট্ৰিন বাথৰুম বনাইছে ব্যৱসায় কৰিয়ে সফল হৈ আৰু কোনোবাই ঘৰ দুৱাৰ বনাইছে কোনোবাইতো গাড়ী গুৰা লৈছে কোনোবাই নিজৰ সহায় হওক বুলি বা ক'ৰবালৈ ওলাই যাবলৈ এখোজ ওলাই যাবলৈ হ'লেও আজিকালি গাড়ীত এখনতো লাগে ন অলপ দূৰত যাবলৈ সেই ব্যৱসায় কৰিয়ে তেখেতলোকে গাড়ী গুৰা লৈছে বা উন্নত হৈছে ব্যৱসায় ব্যৱসায় কৰিয়ে তেখেতলোকে সেই মেচিনটোৰপৰা ব্যৱসায় কৰি উন্নত হৈছে ব্যৱসায় কৰিয়ে উন্নত ব্যৱসায় কৰিয়ে উন্নত হৈছে আৰু সেই ব্যৱসায়ৰপৰা তেখেতলোক বহুত লাভৱানো হৈছে আৰু সেই ব্যৱসায়টোৰপৰাই তেখেতলোকে আজি ল'ৰা ছোৱালীৰপৰা পঢ়া শুনা আদি কৰি বা নিজৰ ঘৰতো দুপদ এপদ বস্তু ল'ব পাৰিছে নিজৰ ঘৰত বা কিছুমান মানুহ ব্যৱসায়টো কৰা ব্যৱসায়টো কৰোঁতে একো নাথাকে সেই ব্যৱসায়টোৱে মানুহৰ পিছত বহুত কামত দিয়ে এতিয়া কোনোবাই চুলি কাটিয়ে এতিয়া ব্যৱসায় কৰিয়ে এতিয়া গাড়ী গুৰা দিছে লেট্ৰিন বাথৰুম চব বনাইছে কোনোবাই কাপোৰ চিলাই ব্যৱসায় কৰি ল'ৰা ছোৱালী পঢ়াইছে মেলিছে ল'ৰা ছোৱালী স্কুলৰপৰা সুবিধা অনুযায়ী চাইকেল বা বাইক কিনি দিছে আৰু কিছুমানে ব্ৰয়লাৰ পুহিয়েই মানুহৰ ব্ৰয়লাৰ বিজনেছ কৰি বা ব্যৱসায় কৰিয়েই মানুহে মানে অহা উন্নত হৈছে ল'ৰা ছোৱালীক ভাল হেৰি দিছে আৰু নিজেও নিজেও সুবিধা অনুসৰি কাম সুবিধা হৈছে অহা যোৱা কৰাত বা কিবা কৰাত ব্যৱসায়টো কৰিয়েই মানুহে চলি আছে ব্যৱসায় ব্যৱসায় কৰিয়েই তেখেতলোকে ঘৰ দুৱাৰ বনাইছে বা লেট্ৰিন বনাইছে ব্যৱসায় কৰিয়ে মানুহক কিছুমানক সেই ব্যৱসায়ৰপৰা টকা পোৱা মানুহ টকা পায় কিছুমান মানুহকো সহায় কৰিব পাৰিছে সুতলৈয়ো পইচা দিব পাৰিছে বা সেই ব্যৱসায়টোৱে তেখেতলোকৰ ঘৰ চলিছে সেই ব্যৱসায়টো নকৰিলে বা নহ'ব এনেকুৱা কিছুমানো আছে কাৰণ কেলৈ সেই ব্যৱসায়টোৰপৰাই বহুত উন্নত হৈছে মানুহে কিছুমান কিছুমানে মেচিনৰ কাম কৰি কিছুমানে হাঁহ কুকুৰা ব্যৱসায় বিজনেছ কৰি বা কিছুমানে ব্ৰয়লাৰ বিজ ব্ৰয়লাৰ বিকি কিছুমানে গেলামালৰ বস্তু দোকানৰপৰা দোকান চোকান গেলামালৰ বস্তু বিক্ৰী কৰি ব্যৱসায়টো কৰিছে সেই ব্যৱসায়ে কৰিয়ে কিছুমান মানুহে চলি আছে আৰু সেই ব্যৱসায়ৰপৰা মানুহ বহুত উন্নতো হৈছে ঘৰ দুৱাৰ বনাইছে গাড়ী গুৰা লৈছে ল'ৰা পঢ়াৰ ক্ষেত্ৰতো আহ যাহ কৰিবৰ কাৰণে কোনো অসুবিধা নহ'বলৈ চাইকেল লৈ দিছে গাড়ী লৈ দিছে কাৰোবাক